ছাৰ মই আপোনাক এটা অভিযোগ দিবৰ কাৰণে ফোন কৰিলোঁ এতিয়াতো কৰোণাৰ সময় দেশত চিটোৱেশ্বন ঠিক নহয় সেইকাৰণে কেব ড্ৰাইভাৰবিলাকে আপোনাৰ মাস্ক পৰিধান কৰিলে ভাল হয় আৰু গাড়ীখন অকণমান চেনিটাইজ কৰি চাফচিকুণ কৰি ৰাখিলে ভাল হয় কাৰণ তেখেতসকলে বহুতো মানুহক অনা নিয়া কৰে তাৰ কাৰণে আপুনি অকণমান চকু ৰাখিব বুলি আপোনাৰ ওপৰত ওচৰত এইটো মানে অনুৰোধ জনালোঁ